চখ হিচাপে গোঁঠা বা চিলাই কৰা কামটো মোক আনন্দিত দিয়া হয় ভালকৈ আনন্দিত দিয়ে মই এইটো পেচা হিচাপে লোৱা কথা ভাবোঁ কাৰণ মই এইটো কৰিয়েই মই জীৱিকা নিৰ্বাহ কৰা হৈছে মই এই কামটো কৰি লাভৱিত হৈছোঁ কেতিয়াবা মই চুৱেটাৰ গাঁঠো কেতিয়াবা মই মাৰফালা গাঁঠো কেতিয়াবা মই শৰাই ঢাকনি গাঁঠো কোনোবাই যদি কয় গাঁঠিবলৈ তেনেকৈ গঁঠা হয় কেতিয়াবা চোফাৰৰ কুচনো গঁঠা হয় তেনেকৈ কোনো অৰ্ডাৰ পালে গাঁঠো সেই তেনেকে কৈয়ে গাঁঠি মই জীৱন নিৰ্বাহ কৰোঁ কেতিয়াবা চিলাই কৰোঁ চিলাই কৰি মই ব্লাউজ মেখেলা চুইদাৰ এইবিলাক চিলাই কৰোঁ আৰু মই তাঁতো বওঁ তাঁত মই কেতিয়াবা গামোচা বওঁ গামোচা বৈ মই বহুত টকা পাওঁ কেতিয়াবা যোৰ কাপোৰ বওঁ কেতিয়াবা মেখেলা বওঁ এইবিলাক বিক্ৰী কৰা হয় এনেকৈ জীৱিকা এটা চলাই থকা হৈছে মই গোটৰ পৰা লোন লৈছিলোঁ লোন লৈ এইবোৰ কেতিয়াবা কৰোঁ এইবোৰ কৰি কেতিয়াবা গোটৰ লোন ঘূৰাই দিয়া হয় কেতিয়াবা এই চুৱেটাৰ গাঁঠি বা চিলাই কৰি মানুহজনে কেতিয়াবা নোৱাৰা বস্তুটো মই আনি দিয়া হয় ল'ৰা ছোৱালীবিলাকক কেতিয়াবা ঘৰৰ আনিব নোৱাৰা প্ৰয়োজনীয় বস্তুটো মই নিজেই আনি লোৱা হয় তাঁতৰশালৰ তাঁতৰ শালত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে তাঁতৰশালত চিপকাঠি দৰকাৰ হয় হলিমাৰি দৰকাৰ হয় নাচনী দৰকাৰ হয় তুলুঠা দৰকাৰ হয় ডৌপতি দৰকাৰ হয় কাণ মাৰি দৰকাৰ হয় গৰকা দৰকাৰ হয় তাঁতশালত এইবিলাক বস্তু দৰকাৰ হয় মই তাঁতীশাল নবওঁ মই মাটিশালতহে বওঁ

এনেকৈ জীৱন নিৰ্বাহ কৰি আছোঁ আৰু লাভো হৈছে মই যোৱাবাৰ গামোচা বিকিছিলোঁ গামোচা বিক্ৰী কৰি মই আঠ হেজাৰ টকা পাইছিলোঁ বিহুৰ ওচৰত এনেকেই কেতিয়াবা বিক্ৰী কৰোঁ পইচা দৰকাৰ হ'লে মানে এখন দুখন এনেকেও বিক্ৰী কৰা হয় খেলিও মই ভাল পাইছিলোঁ মই খেলত বহুত ভাল আছিলোঁ আগতে মই খেলিছিলোঁ চখ হিচাপে গোঁঠা বা চিলাই কাম এইবোৰ মই আনন্দ পাওঁ কৰি আৰু তাঁত বৈয়ো ভাল পাওঁ গোঁঠাও চুৱেটাৰ গোঁঠা ঊল কেতিয়াবা ফলা ঊলো লোৱা হয় কেতিয়াবা গোটা ঊল লোৱা হয় গোটা ঊল ল'লে মানে চুৱেটাৰটো অলপ ডাঠ হয় ফলা ঊল ল'লে অলপ পাতল হয় পাতল হ'লে ল'বলৈ ভাল লাগে ডাঠ হ'লে ল'বলৈও অকমান হেৰি হয় আৰু এনেকে অৰ্ডাৰ পোৱা পালে মানে বোৱা হয় এতিয়ালৈকে মই ইমান অৰ্ডাৰ পোৱা নাই কেতিয়াবা এটা পাওঁ সেই তেনেকে বনাই দিওঁ